হেল্ল' অ হয়

অ অ কিমান টাইমত আহিবা অ তোমাৰ ঘৰ অ অ ফ্ৰী আছোঁ অ তুমি অহাৰ আগত খালি ফোন এটা কৰিব লাগিব

তোমাৰ চুলিখিনি চাই ল'ব লাগিব তোমাৰ বেছি হ'লে তেতিয়া অলপ বেছি হ'ব আৰ যদি চুলিখিনি কম হয় তেতিয়া কম হ'ব

অ তুমি আহিবাচোন বাৰু অ ফোন কৰিবা তুমি অহাৰ আগত অ ঠিক আছে দিয়া